কিতাপখন পঢ়ি শেষ কৰিবলৈ মোৰ কোনো নিৰ্দিষ্ট সময় নাথাকে যিখন কিতাপ মই পঢ়োঁ মনপুতি পঢ়োঁ কেতিয়াবা একেটা পৃষ্ঠাকে দুবাৰ পঢ়োঁ তিনিবাৰ পঢ়োঁ আৰু কিতাপখন পঢ়ি থাকোঁতে আন এখন কিতাপলৈ মোৰ মন যায় পঢ়িবলে মন যায় আৰু তেতিয়া মই সেই কিতাপখন থৈ আন এখন কিতাপ মই পঢ়োঁ কেতিয়াবা একেলগে অগা পিছাকৈ তিনিখন কিতাপো মোৰ পঢ়া হয় আৰু পঢ়ি শেষ কৰাৰ কোনো নিৰ্দিষ্ট সময় মোৰ নাথাকে